অঁ কোনে ক'লে আপুনি অঁ কওকচোন অঁ অঁ কওঁক কওঁক অঁ অঁ কোন তাৰিখে অঁ হয় আছে আছে হয় আছে

আপোনাৰ ক'ত এনেই দেট তাৰিখটো কওকচান কোন তাৰিখত শাওণৰ আঠ তাৰিখ ন ৰ'ব মই লিখি লৈছোঁ দেই এক মিনিট ৰ'ব মই লিখি লৈছোঁ শাওণৰ আঠ তাৰিখ হয় অঁ এদিনীয়া বিয়া নেকি অঁ অঁ অঁ ঠিক আছে আপোনাৰ এনেই আমি পোন্ধৰ হাজাৰ টকা লওঁ আৰু নাই নাই চাওক চাওক বাইদেউ চাওক চাওক এইটো মানে আমাৰ হেৰি নহয় মানুহ যাইটো দুই তিনি জন মানুহ যায় তেওঁলোককো হেৰি দিব লাগে আপুনি পোন্ধৰ হাজাৰ টো অকণমান ঠিক আছে আপুনি টকা বাৰ হাজাৰ তলত আমি যাব নোৱাৰিম কিন্তু যদি হয় কওঁক অঁ অঁ ঠিক আছে কিন্তু বাৰ হাজাৰ তলত নোৱাৰিম আকৌ দেই অঁ অঁ ঠিক আছে ঠিক আছে তেতিয়াহ'লে কমলাবৰীয়াত ন কমলাবৰীয়া কমলাবৰীয়া অঁ ৰাস্তাৰ কাষতে নে অঁ অঁ ঠিক আছে দে এডভান্স ল'ব কাৰণে মই গৈ আজি বা কাইলৈ গৈ আছোঁ আপোনাৰ ওচৰলৈ অঁ অঁ ঠিক আছে তেতিয়াহ'লে হ'ব